ঐ কালি এই গৌৰৱ কমিউনিকেশ্যনৰ পৰা মানে কেমেৰা এটা আনিছিলোঁ এই কেমেৰাটো তাতে প্ৰথম তাত দেখাওঁতে ঠিকে আছিলে ঘৰত আনি কি হ'ল জানো ইয়াত মানে বেছি ব্লাৰটো বেছি আহিছে মানে কালাৰটো মানে ভাল অহা নাই এইটো কি হ'ল জানো একদম মানে বস্তুটো আকৌ মানে ঘূৰাই দিবগে লাগিব এইটো নহ'ব মই ভাল নাপালোঁ এই দোকানখনক